মই আচলতে দিনটো ৰাতিপুৱা সময়খিনি আৰু দুপৰীয়া সময়খিনি কিতাপ পঢ়ি খুবেই বেছি ভালপাওঁ কিয়নো কিতাপ পঢ়ি মনটো শান্তি লাগে সুখ লাগে আৰু মাথাটো ৰিলেক্স হয় আৰু সেয়ে মই কিতাপ পঢ়ি খুবেই বেছি ভালপাওঁ আৰু যিহেতু মই বৰ্তমান এম এ পাছ কৰিছোঁ তাৰপিছতে নেটৰ কাৰণে পি এইচ ডি কামৰ কাৰণে লাগিবলৈ চেষ্টা কৰি আছো সেয়ে মই যিকোনো ধৰণৰ তেনেকুৱা ৰিলেটেড কিতাপ পঢ়োঁ পৰীক্ষা ৰিলেটেড হওক বা যিকোনো ৰিলেটেড কিতাপ পঢ়োঁ আৰু বাহিৰা কিতাপ পঢ়ি মই খুবেই ভালপাওঁ মেগাজিন হওক উপন্যাস হওক গল্প হওক বা কবিতাৰ পাঠ হওক শুনি ভালপাওঁ আৰু তেনেকৈ মই কিতাপ পঢ়ি ভালপাওঁ আৰু গল্প বুলি ক'লে মই বিশেষ ভালপাওঁ চুটি গল্প ভালপাওঁ ছুটীগল্প মই পঢ়ি ভালপাওঁ সেয়ে মই ভালপাওঁ আৰু উপন্যাস উপন্যাস ভাল লাগে মোৰ অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ভাল লাগে ৰীতা চৌধুৰীৰ উপন্যাস ভাল লাগে আৰু মই বৰ্তমান ফেলানী উপন্যাস এখন পঢ়ি আছো সেইখন অতি বেছি মনোৰম মনোৰমধৰ্মী কিতাপ উপন্যাস আৰু তাত যিখিনি আছে কাহিনী আছে সেই কাহিনীখিনিয়ে মোক মনটো সঁচাকৈ আপ্লুত কৰিছে মনটো অতি বেছি শান্তি কৰিছে সেই কিতাপখিনি পঢ়ি আৰু সেই ফেলানীখন আছিলে অৰূপা পটংগীয়া কলিতা বাইদেউ আৰু ভাল লাগিছে যথেষ্ট ভাল লাগে আৰু আলোচনী বুলি ক'লে প্ৰান্তিক পঢ়ি খুবেই বেছি ভালপাওঁ প্ৰান্তিকখন মোৰ অতিকৈ প্ৰিয় আলোচনী হয় আলোচনী আৰু গৰিয়সীখন পঢ়োঁ যিহেতু গৰিয়সী ভালপাওঁ আৰু মোবাইলতো যিকোনো ধৰণৰ পেজত মই আলোচনী আলোচনাখিনি পঢ়ি থাকোঁ আৰু কিতাপ আৰু নিজৰ যিখিন যিখিনি নেটৰ বিষয়ে অসমীয়া বিষয়ক ৰিলেটেড ভাল ভালেমানখিনি কিতাপ মই পঢ়ো হওক অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত অসমীয়া সাহিত্যৰ ৰূপৰেখা সেই কিতাপকেইখনো মই যথেষ্ট অধ্যয়ন কৰি আছো আৰু সেইখিনিয়ে মোক পঢ়ি মনটো বহুত বেছি শান্তি দিয়ে আৰু বিশেষকৈ মই বেছি ৰাতি দেৰিলৈকে কিতাপ পঢ়াৰ অভ্যাস মোৰ মুঠেই নাই দিনৰ দিনটো মই কিতাপ পঢ়িয়ে ভাল লাগে সেই সময়খিনি মই তেনেকৈয়ে কটাওঁ আৰু সেনেকৈয়ে ভাল লাগে